হেল্ল' হয় হয় হয় হয় হয়

হয় হয়

হয় হয় নহয় এই মানে আপোনাৰ যিটো আপোনালোকৰ ৰাস্তা সেই ৰাস্তাটোৰ এবাৰ স্কীমত মানে ধৰা হৈছে এইবাৰ মানে এইটো স্কিমত ধৰা হৈছে যিহেতু আপোনাৰ এইটো এবাৰ পঞ্চায়তৰ ব্লকৰ থ্ৰুৱেদিহে বস্তুটো হ'ব এইবাৰ মানে বস্তুটো আচলতে সৰু সৰু যিবিলাক ৰাস্তা আছে সেইবিলাক আচলতে ব্লক ইটা আৰু ঢালাই ছিষ্টেমতে অকণমান আগৰ দৰে নহয় মানে এইবাৰ অলপ চৰকাৰ স্কীমবিলাক সলনি হৈছে এনে অলপ উন্নত পৰ্যায়ৰ মানে বগা যিটো ঢেলা ইটা সেইটো নিদি মানে ছাইডত কিবা কালাৰিং এটা ইটাৰ মানে গভৰ্ণমেণ্টে এটা ছাপ্লাই দিছে সেইটো দি বনালে ৰাস্তাটো বহুত অলপ দিন মানে আগৰ তুলনাত ৰাস্তাবিলাক বেছি ভাল হ'ব আৰু সেইটো স্কীমতে এতিয়া ৰাস্তাবিলাক বনাইছে কিন্তু বনাওঁতে এই চুবুৰী মানুহবিলাকে আচলতে ৰাস্তাটো অলপ তদাৰক কৰিব লাগে যিহেতু যদিও মোৰ দায়িত্বত আছে মই ধৰক বিভিন্ন জেগাত ঘূৰি ফুৰিব লাগে যাওঁ বিদ্যুৎ ছাৰো যদি আহে তেখেতো সদায় আহিব নোৱাৰে সেইকাৰণে গাঁৱৰ গাঁও প্ৰধানকে আদি কৰি চুবুৰীৰ বিষয়ববীয়াসকলে অকণমান চকু কাণ দিলে আচলতে কাম কৰা মানুহখিনিৰ ওপৰতহে ডিপেণ্ড কৰে এইবিলাক হৈছে ছাব কনট্ৰেক্টৰে কৰে ছাব কনট্ৰেক্টৰে কৰিবলৈ যাওঁতে ইয়াতো মানে অলপমান ইফাল সিফাল হৈ যায় সেইকাৰণে সেই বস্তুটোৰ ওপৰত গুৰুত্বটো দিব লাগিব আপোনালোকে নিজেই সেইকাৰণে মই ভাবিছোঁ এইবাৰ আপোনালোকৰ ৰাস্তাটো আপোনালোকে যেনেধৰণে মনপুত কৰাৰ চিন্তা চৰ্চা কৰিছে সেইদৰে হ'ব বুলি ময়ো কথা দিছোঁ আৰু সেইকাৰণে তদাৰকৰ বিষয়টো আপোনালোকৰ চুবুৰীৰ বা গাঁৱৰ প্ৰধানকে আদি কৰি আপোনালোকে সেইটো নিজৰ বুলি লৈ এই আমাৰ যি ঠিকাদাৰসকলে কাম কৰে তেখেতসকলক আপোনালোকে তদাৰক কৰিব লাগিব আমি অকল পে'মেণ্টৰ ছাইডটোহে চাই দিওঁ বা বস্তুখিনি কেনেকৈ ক'ত দিব লাগে কিমান কিলোমিটাৰ ৰাস্তাটো সেইকাৰণে মই সেইকেইটা কথাকে আপোনাক জনালোঁ আপুনি আকৌ পুনৰ যোগাযোগ কৰিব সেইটোৱেই আৰু